অঁ মই এই লখিমপুৰ কমলাবৰীয়াৰ পৰা কৈছোঁ বাসন্তী দেৱীয়ে এই বিয়া এখনৰ আমাৰ ঘৰত বিয়া এখন আছিল অঁ বিয়া এখন আছিল আপোনাৰ এই ফটো ষ্টু ষ্টুডিঅ' এটা আছে বুলি গম পাইছোঁ অঁ সেইকাৰণে সেই বিয়াখনৰ ষ্টুডিঅ'টোত মানে বিয়াখনৰ কামটো কৰিবৰ কাৰণে ষ্টুডিঅ'ৰ কামখিনি আপোনাক কথাটো ক'ম বুলি ভাবিছোঁ কেনেকুৱা কি ধৰণে কৰে এতিয়া অঁ বিয়াখন আছিলে শাওণৰ আঠ তাৰিখে তাৰপৰা এই ল'ৰাৰ বিয়া তাকো এদিনীয়া বিয়া যে এদিনীয়া বিয়া বৰ বিশেষ এটা প্ৰব্লেম নাই ৰাতিও মানে নহয় এদিনীয়া বিয়া তাৰোপৰি ল'ৰাৰ বিয়া হে বিশেষ একো নাই গতিকে কম কৰি দহ হেজাৰ মান ল'লে বেয়া নহয় নেকি কৰাটো কৰিব লাগিবই বিয়া খনটো হ'বই লাগিব ফটো ষ্টুডিঅ'টো লাগিবই গতিকে হ'ব আৰু কিবা এটা মিলা মিছাকে কিবা এটা কৰিব লাগিব বাৰু সময়ত

অঁ বাৰু হ'ব তেতিয়া হ'লে সেইমতেই হ'ব আৰু তেওটো কামটো কৰিবই লাগিব সেইটো মানে সেই ল'ৰাৰ বিয়া অঁ কমলাবৰীয়া অঁ কমলাবৰীয়া অঁ ৰাস্তাৰ কাষতে দিগদাৰ নাই বৰ নামঘৰৰ ওচৰতে অঁ বাৰু হ'ব বাৰু অঁ অঁ